অঁ অঁ হয় কৈ অঁ হয় লাগিছে আপুনি কোনে ক'লে বাৰু অঁ হীৰক বৰা মানে ক'ত ঘৰ অঁ তাৰপৰা কি দৰকাৰত ফোন কৰিলেবা নহয় আপোনাৰ নাম ঘৰ এড্ৰেছ মই ভালকৈ জানিব লাগিব নহয় ঘৰ ক'ত আপোনাৰ

হেৰি তাৰপৰা কি আপুনি মানে ম্য়াদি কৰিব এই বিচাৰিছে নেকি খাজানা কি এই কিমান বছৰৰ পৰা দি আহিছে কিমান দছ চনৰ পৰাই দি আছে নহ্ এই এ খাজানা অঁ তাৰপৰা খাজানা তাৰপৰা এই খাজানা তাত আপোনাৰ নাম আছেনে আপোনাৰ দেউতা আছেনে নে আপোনাৰ ককাৰ আছে

হয় হয় তাৰপৰা আপুনি তেন্তে হেৰি মোৰো ঘৰ আপুনি গৰে খোৱাগা চিনি পায়নে অঁ মোৰ ঘৰ তাতে আপুনি দিয়কচোন মোৰ নি মানে ওচৰৰে মানুহ এইটো পৰা আপোনাৰ মই ভালকৈ কথাটো বুজাই দিছোঁ আপুনি আপোনাৰ আধাৰ কাৰ্ডখন তাৰপৰা খাজানাৰ অ' ৰচিদৰ জেৰক্স কপি এটা তাৰপৰা পান কাৰ্ডখন তাৰপৰা আপোনাৰ পাছপৰ্ট ফটো একপি লৈ মোক আপুনি কাইলৈ লগ কৰক মই আপুনি যিহেতু আমাৰ তাৰে মানুহ আপোনাক লগতে মই কামটো কৰি দিম বাৰু দেই নাই পইচা পাতি দিব নালাগে চিন্তা কৰিব নালাগে এই পইচা পাতি দিব নালাগে

কাইলৈ মোৰ তোমাৰ এটা বজাত ডি ডি চি অফিচত তোমাৰ মিটিং আছে মই তোমাৰ পিছবেলা মানে পিছবেলা মানে হেৰিয়তে লগ কৰোনি নহ'লে তোমাৰ এই এই গ্ৰাম্য়ানুভূতি বুলি যে কয় যে নতুনকৈ যে

নে কি কোৱা

অঁ অঁ তেন্তে খোৱাব দিয়া কাইলৈ এই লগ পাম দেই তুমি মোক এই অঁ হ'ব হ'ব এই তুমি ওচৰৰে মানুহ দিয়াচোন হেৰি তুমি মোক এই কাইলৈ তুমি দুটামানত কল কৰিবা দেই তাৰ আগত কল নকৰিবা দেই হ'ব হ'ব দিয়া অঁ